অঁ অঁ কোন বিপাঞ্চি দাস শইকীয়া নেকি ডক্টৰ আচ্ছা মই আপোনাক অকে আপোনাক মই ফিজিঅ'থেৰাপিৰ বাবে কল কৰিছিলোঁ মোৰ কেইদিনমানৰ পৰা হয় মোৰ কেইদিনমানৰ পৰা কঁকালৰ খুব বিষ বেছি মই মানে অঁ খোজ কাঢ়িলে বা বহিলেও মোৰ আনকি বহুত প্ৰব্লেম হয় শুইয়ে থাকিব তেতিয়া ঠিক লাগে বাকী মই বহুত প্ৰব্লেম ফেচ কৰি আছোঁ হয় হয় হয় হয় হয় হয় মই এক্সোৱেলী মানে মানে কেইদিনৰ আগতে মানে চিলিণ্ডাৰ দাঙিবলৈ যাওঁতে মানে অকণমান অকৱাৰ্ড পজিচনত বেণ্ড হ'লো নেকি মই তেতিয়া মানে অঁ বিষটো ষ্টাৰ্ট হৈছিলে চ' তেতিয়াৰ পৰা

আচ্ছা আচ্ছা আচ্ছা

কল্ড ব্লাথ ল'লে গাটো নিবিষাই নি আচ্ছা আচ্ছা ঠিক আছে বাৰু আচ্ছা ঠিক আছে বাৰু মই তেন্তে আপোনাৰ কৰিম মই এইকেইদিন এইকেইটা বস্তু ফল' কৰিম আৰু তাৰপাছত আপোনাৰ চেম্বাৰলৈ আহি যাম তেন্তে ঠিক আছে বুধবাৰে আহি যাম ঠিক আছে বাৰু ঠিক আছে থেংক ইউ